আমাৰ সাংস্কৃতিক উৎসৱ হৈছে বিহু আৰু এই বিহু অসমৰ প্ৰধান উৎসৱ বুলি ক'ব পাৰি আৰু এই বিহু হৈছে তিনিটা বহাগ বা ৰঙালী তাৰ পিছত মাঘৰ বিহু বা ভোগালী আৰু কাতি বিহু বা কঙালী আমাৰ বহাগ বিহুত আমাৰ প্ৰথম দিনাখন হয় গৰু বিহু সেইদিনাখন গৰু নোৱায় ধোৱায় গা পা ধুওৱা হয় আবেলি ঘৰলৈ অহাৰ পিছত যাগ দিয়ে যাগ দি পিঠাপনা খুৱায় পিঠাপনা খুৱাই নতুন পঘাৰে গৰুক বান্ধে তাৰ পিছদিনাখন হৈছে মানুহৰ বিহু মানুহৰ বিহুত আমি সৰুবিলাকে ডাঙৰক বৰ বিহুৱান দি পেলাই সেৱা জনাওঁ তাৰ পিছত গৈ পেলাই আমি জলপানেৰে চাহ চাহ খাওঁ তাৰ পিছত পিঠাপনা খাওঁ তাৰ পিছত হৈছে গোসাঁই বিহু সেইদিনাখন আমাৰ যিয়ে নামঘৰত প্ৰসাদ বা প্ৰসংগ কৰা হয় প্ৰসাদ দিয়ে প্ৰসংগ কৰে তেনেকৈ তাৰ পিছত হ'ল আমাৰ চেৰা বিহু সেইদিনাখন আমাৰ বিভিন্ন ধৰণৰ ব্য়ঞ্জনেৰে আমাৰ এসাজ সকলোৱে খোৱা হয় তেনেকৈ আমাৰ ভোগৰ ভোগালী বিহুত কি কৰা হয় মাঘ বিহু বা ভোগালী বিহু বুলি এইটো কাৰণেই কোৱা হয় যে সেইদিন সেই মাঘ বিহুত পথাৰত ধানে উপচি পৰে আৰু ধান সেয়া ধানবোৰ কাটি আনি পেলাই ভঁৰালত থয় আৰু সেই ন খাই সকলো তেতিয়া ভঁৰাল উভৈনদী হৈ থাকে ধানেৰে সেইকাৰণে সেই সকলোৱে তাক ভোগালী বুলি কোৱা হয় যে কোনো বস্তুৰ অভাৱ নাই সেইটো কাৰণে তাক ভোগালী বিহু বুলি কোৱা হয় ভোগালী বিহুৰ দিনা ভোগালী বিহুৰ প্ৰথম আহে উৰুকা উৰুকাত সকলোৱে একেলগে ভোজ ভাত খায় তাৰ পিছতে ৰাতি হ'লে ওচৰৰ ঘৰৰ পৰা কিবা চুৰ কৰাই বস্তু আনি পেলাই প্ৰথা থাকে বা জমনি কৰে কিবা বস্তু লুকুৱাই দিয়ে তেনেকুৱা আমাৰ প্ৰথা থাকে তাৰ পিছদিনাখন মেজি জ্বলায় মেজি জ্বলাই তাৰ প্ৰসাদ দিয়ে সকলোৱে সেৱা কৰে যাতে ভালে কুশলে সকলো থাকিব পাৰে তাৰ কাৰণে আশীৰ্বাদ লয় তাৰ পিছদিনাখন হ'ল বিহু বিহুৰ দিনাখন তেনেকৈ সকলোৱে ইঘৰ সিঘৰে গৈ চাহ জলপান খায় পিঠাপনা খায় তাতে উ আনন্দ উলাহ কৰে তেনেকৈ কাতি বিহু কাতি বিহুক কঙালী বুলি কোৱা হয় এইটো কাৰণেই কোৱা হয় যে কাং কঙালী সেই কাতি মাহলৈ বস্তুবিলাক নাইকীয়া হৈ যায় ধান চাউলবোৰ কমি আহে আৰু অভাৱে দেখা দিয়ে অভাৱে দেখা দিয়ে কাৰণে তাক কঙালী বুলি কোৱা হয় আৰু কাতি বিহুত কি কৰা হয় তুলসী গছৰ তলত চাকি দিয়ে চাকি দি প্ৰসাদ দিয়ে আৰু তাৰ তুলসীৰ তলে তলে মৃগ পহু চৰে এনেকুৱা নামবোৰ গায় আৰু প্ৰসাদ দিয়াৰ পিছত সকলোৱে ওচৰ চুবুৰীয়াই আহি তাত সেৱা লয় তাৰ পিছত বিহুৰ দিনাখন সেই প্ৰসাদকে পিঠাপনা বনায় ধুনীয়াকৈ নাৰিকল লাৰু বৰপিঠা ঘিলাপিঠা চিৰা লাড়ু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পিঠাপনা বনায় আৰু ইজনে সিজনক ঘৰলৈ ঘৰলৈ গৈ পেলাই খায় তেনেদৰে আমাৰ হ'ল আকৌ আৰু এটা তেনেকৈ সাংস্কৃতিক উৎসৱ হ'ল হয় তাত ধুনীয়া ধুনীয়া সাত দিয়া বিহুৰ সেই সাত দিনতে ফাংচন পাতে তাত বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ গায়ক আহে গান গায় সকলোৱে নাচে একেলগে ফূৰ্তি কৰে তাত ম'হ খেল পাতে ম'হ যুঁত পাত ম'হ যুঁজ পাতে কুকুৰা যুঁজ পাতে তাতে বিভিন্ন ধৰণৰ খেল পাতে খেল ধেমালি হয় সৰু সৰু ল'ৰা ছোৱালীৰ খেল ধেমালি হয় ডাঙৰৰ খেল ধেমালি হয় তেনেদৰে আৰু এটা উৎ উৎসৱ হৈছে আমাৰ দুৰ্গা পূজা দুৰ্গা পূজা তা ফাকুৱা ফাকুৱাতো তেনেদৰেই সকলোৱে বিভিন্ন ধৰণৰ আবিৰ খেলে ৰং খেলে প্ৰথম দিনাখন বোকা খেলে বোকাই বোকা বা গোৱৰ পানীৰে ইজনে সিজনক গাত ছটিয়াই খেলে তেনেদৰে তাৰ পিছতে ফাকুৱাৰ দিনাখন ভগৱানৰ ভৰিত ৰং দিয়ে ৰং দি সেৱা কৰে সৰুৱে ডাঙৰক ভৰিত ৰং ফাকুৱা ৰং দি পেলাই সেৱা কৰি পেলাই ফাকুৱা খেলিবলৈ ওলাই যায় ওচৰ চুবুৰীয়া লগৰ ডাঙৰ সকলোৱে একেলগে মিলি পেলাই সমন্বয়ৰে ফাকুৱা খেলে ফাকুৱাত ফাক ফাকুৱাত বিভিন্ন ধৰণৰ পক পকোৱান বনায় দাল ৰুটি কিবা বুটৰ দালি তেনেকুৱা খায় আৰু দহজনক মাতি আনি খুৱাইয়ো সকলোৱে ভাল পায় সেইকাৰণে তেনেকুৱা ধৰণৰ উৎসৱবিলাকত একতাৰ বান্ধোনেৰে সকলোকে বান্ধি ৰাখে তেনেদৰে আৰু এটা হ'ল আমাৰ দেৱালী তাৰ পাছত আমাৰ ৰামনৱমী ৰামনৱমীৰ দিনাখন তেনে তেনেদৰেই কি সকলোৱে ফূৰ্তি কৰে প্ৰসাদ বনায় নদীত গা ধুবলৈ যায় বিভিন্ন ধৰণৰ অনুষ্ঠান পাতে সাংস্কৃতিক অনুষ্ঠান পাতে